হেল্ল' মাইহাং ৰেষ্টুৰেণ্ট দাদা অহা জুলাই মাহৰ পাঁচ তাৰিখে মোৰ পাৰ্টি এটা আছে পাৰ্টিটো লখিমপুৰ ছইলত হ'ব দিনৰ এঘাৰমান বজাত হ'ব মোৰ অৰ্ডাৰ কেইটামান আছে অৰ্ডাৰকেইটা লিখি ল'বচোন দাদা আপোনাৰ অৰ্ডাৰকেইটা হ'ল চিকেন থালি দহটা পানী বটল দহটা দিব লগত জলকীয়া নেমু আচাৰ দিব ইমানখিনি বস্তু আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা কিনিছোঁ যেতিয়া অলপ টকা ৰেহাই দিলে ভাল পাম দাদা